হেল্ল' ভালনে ভাল ভাল কি কৰিছেনো একেই এইকেইদিন ঘৰতে আছে অঁ ঘৰতে আছো ঘৰতে আছো এই ঘৰত থাকি থাকি মনবোৰ একদম বেয়া লাগিছে জানেনে ক'ৰবালৈ মানে ফুৰিবলৈ যাবলৈ মন গৈছে অঁ ব'লক ব'লক কৰবালৈ যাওঁ এই বা বৌদ্ধিষ্ট টেম্পল চাবলৈকে যাওঁ নেকি বাৰু এই কালি শেৱালীহঁতো গৈছিল বৰ ভাল লগিলে বোলে গৈ তেনেকৈ কৈছে হেৰি যাব নেকি এই দেওবাৰে কৰো তেতিয়াহ'লে দেই অঁ অঁ ঠিক আছে ঠিক আছে সেইখিনি মই চব মেনেজ কৰিম মাত্ৰ আমি আপুনি ওলাওক আৰু আৰু আমি বাহিৰতে খোৱা বোৱা কৰি আহিম তাত চাই মেলি গধূলিলৈ ৰাতিপুৱাই সোনকালে যাম হ'বনে অঁ ৰাতিপুৱা অকণমান সোনকালে ওলালে আমি আচলতে সেই টেম্প'ল চোৱাৰ লগতে আমি অকণমান ফুৰিবও পাৰিমতো গতিকে পাঁচমান বজাত বতৰো যদি ভাল হয় আৰু পাঁচমান বজাত ওলাই দিম আমি অঁ অঁ ঠিক আছে হ'ব দিয়ক তেন্তে মই খবৰ কৰিম